হেল্ল' চদিপ্ৰিয়া ক' ক' ক'ত যাবি নাগ শংকৰ মন্দিৰ যাবি নেকি তাত কিন্তু বহুত ধুনীয়া পাতে মই গৈছিলোঁ এবাৰ সৰুতে গৈছিলোঁ পাপাৰ লগত ইয়াৰ পৰা দূৰ হ'ব এক ঘণ্টা মান লাগিব নিকি ডাইৰেক্ত গাড়ী পাই পাই তাতে আমি নামি দিম আধাতে যোৰহাটৰ কলিয়াবৰৰ পৰা সেইফালে যায় ন যোৰহাটৰ গাড়ীত আমি উঠি দিলেও হ'ব তাৰ পৰা আমি হেৰি যত নামি দিম তাৰ পৰা আমি টম টম বা কিবা ৰিক্সা লৈ গুচি যাম নেকি কৱ অঁ অঁ হয় এইটো মই তাকেই সৰুতে এবাৰেই যোৱা বহুত বছৰ হ'ল পাই যোৱাই নাইকীয়া ভালেই হ'ল দি এইবাৰ বেলেগত যাম বুলি কৈছ তাতেটো কাছ আছে ইমান ডাঙৰ অঁ কাছ কেনেকুৱা আছে সৰুতে বহুত ডাঙৰ ডাঙৰ আৰু বিস্কুট বিলাক তাতে পাই ন দিলে মানে কাছও গুচি আহে একদম খাবলৈ অঁ ডাঙৰ পুখূৰী আছে তাতে আৰু য'ত সেৱা কৰে নহয় তাৰ তলত মানে পানী আছে পানীখিনি একদম সেউজীয়া হৈ থাকে মানুহে কয় আৰু সাপ আছে নেকি কিন্তু আজিলৈকে তেনেকৈ দেখা নাই বোলো সাপ আছে বুলি তাতে নাই নাই তলত আমি সেৱা কৰিলে তাতে চাকি জ্বলাই ন সেই পানীখিনি দেখা পোৱা যায় সেই পুখিৰীটোৱে মানে লগত থাকে মানে পুখুৰীটোৱে মানে সেইখিনি মানে আধা তাৰ মানে মন্দিৰৰ তলত আছে বুজিলি অঁ লিংক আছে মানে সেই পানীখিনি মানে তাৰে পানী হয় মানে যোনখিনি মানে দেখা পাই থাকে গ্ৰীন কালাৰ একদম সেউজীয়া হৈ থাকে বহুত ভয় লাগে কিন্তু পানীখিনি নাই পা মোক চুবলৈ দিয়া নাছিল সৰু আছিলোঁ নহয় ভয় লাগে কয় বোলে পাঁচমুখীয়া সাপ নে কি সাপ আছে নাজানো ভয়ে লাগে এইবিলাক শুনিলে ভগৱান দেৱতা আছে ন পানীখিনিত সেগেতাতো মানুহ নাই ময়ো নুচুও মোৰো বহুত ভয় লাগে পানীখিনি দেখিলে ঠিক আছে দে এইবাৰ শিৱৰাত্ৰিত অঁ শিৱৰাত্ৰিত আমি তাতেই যাম দেই ঠিক আছে দে অঁ লৈ যাম তয়ো আনিবি ভাঙৰ লাড়ু কি তাৰপৰাই কিনিম দে তাতে পাম নহয় দোকান খুলিব নহয় দে হ'ব দে হ'ব দে হ'ব দে ঠিক আছে ৰাখোঁ দেই